মোৰ প্ৰিয় শিল্পী বুলি ক'লে মোৰ বহুতকেইটাৰ নামেই ল'ব লাগিব এটাৰ নামত মোৰ প্ৰিয় শিল্পী্ৰ হেৰি নাই বাৰু তাৰ ভিতৰত মোৰ বিশেষ ভাল লাগে মোৰ অনিমা চৌধুৰী বাইদেউৰ গান অনিমা চৌধুৰীৰ দিখৌ নৈৰ পাৰৰ গানটো খুব ভাল লাগে মোৰ আৰু সেইটো গান গাই বহুত মই প্ৰাইজো পাইছোঁ আৰু অনুভৱ মোৰ প্ৰীতি স্মৃতি সেইটো গানো খুব ভাল লাগে তেখেতৰ গানৰ উপৰিও মোৰ আৰু ভূপেন হাজৰিকাৰ কথাটো ক'বই লাগিব ভূপেন হাজৰিকাৰ এইটো যিটো বিস্তীৰ্ণ পাৰৰে গানটো সেইটো মোৰ খুব ভাল লাগে তাৰপিছত কহুৱা বন সেইটোও যথেষ্ট ভাল পাওঁ মই সেইটোও বহুত ষ্টেজত গাইছোঁ মই সেইটো গান আৰু জুবিন গাৰ্গৰ কথাটো নকওঁৱেই আৰু জুবিন গাৰ্গৰ কথা আৰু নক'লে আৰু ইয়াত হেৰিয়ে হ'ব আৰু ভুল কৰা টাইপেই হ'ব জুবিন গাৰ্গো মোৰ প্ৰিয় প্ৰিয় শিল্পী বুলিয়েই ক'ব লাগিব তেওঁৰ গানো মই বহুত ভাল পাওঁ আৰু আজিকালি নতুন নতুনো ওলাইছে বহুত সিহঁতৰ গানো ভাল পাওঁ তাৰ ভিতৰত মোৰ এতিয়া নতুনবিলাকৰ ভিতৰত মোৰ ভাল লাগে সুবাসনা দত্ত তেওঁৰ গান মোৰ যথেষ্ট ভাল লাগে আৰু বৰ্ণালী বৰ্ণালীৰ গানো ভাল লাগে আৰু ভিতালী ভিতালী ভিতালী বাৰতো আৰু তেখেতৰ কথা তাৰমানে কি ক'ম আৰু তেখেতৰ গানো শুনি পেলাই মই বহুত ভাল পাইছিলোঁ এতিয়া তেখেতৰ ছোৱালী ভাল গান গায় তাইৰ গানো শুনিছোঁ মই শুনি তাইৰ গানো ভাল লাগে গতিকে প্ৰিয় শিল্পী বুলি ক'লে আৰু সেইকেইটাই আৰু